অঁ বাইদেউ বিহুৰ কিমান আগবাঢ়িল খবৰ পাতি ঠিকেই বনাই আছোঁ পিঠা আপোনাৰ কি কি পিঠা বনোৱা হ'ল কি কি অঁ অঁ এ মই পিঠামখা গোটেই ভাঙি ভাঙি যায় তাৱাত দিলে মই বনাবই পৰা নাই ৰ'ব তাকে বোলো আপোনাক সোধো কেনকে বনাই কি বনাই নহয় মই আৰু এইগিলা আগতে বনাই পোৱা নাই না পিঠা চিঠা অঁ চাউলটো বজাৰৰ পৰাই আন্ছোঁ এনে আনাত মই সেনকে চাবা নাজ্নো না কি কি চাউল আমাৰ এওঁ লৈ আনচি পিঠা বনাৱক মই সেনকে নাজনো মায়ো নাই ইতা পিঠা বনে দিবা শিকে দিবা আপনি ককচোন কেনকৈ বনই অঁ হে আছে হেখান মোৰ অঁ নাইৰকল দিয়া পিঠাই বনাম আৰু নাৰিকল ভাল হ'ব না গুৰটো ভাল হ'ব অঁ তাকেতো আজিকালি ডাইবেটিকচ টাইবেটিকচো মানুহৰ বেছি হৈ থাকে না মোৰ ভাবছোঁ গুৰৰে পিঠা বনাও নেকি তাকে বোলো সোধলোঁ আপনাক অঁ অঁ আপনিও আহিব বিহু খাবা বাকী কাপোৰ চাপোৰ ললাক নে নাই বিহুৰ ময়ো লৈছোঁ আৰু কেইযোৰ মান লম বুলি ভাবছোঁ অঁ অঁ দিয়ক তে হ'ব দিয়ক আহিব বিহুত অঁ অঁ দিয়ক অঁ অঁ